হয় কোনে কৈছে বাৰু হয় হয় কওক

হয় হয় হয় আচ্ছা চিনেমা কেনেকুৱা চিনেমা বাৰু হয় হয় কেনেকুৱা ধৰণৰ চিনেমা বাৰু হয় হয় চিনেমাখনৰ নাম কি বাৰু অঁ আচ্ছা আৰু আপোনাৰ অঁ ধন্যবাদ ধন্য়বাদ

হয় হয় ধন্যবাদ ধন্যবাদ আপুনি যে ভাল পাওঁ বুলি কৈছে হয় এতিয়া আপুনি

হয় হয় ঠিক আছে বাৰু

অঁ আপোনাৰ মই নাম হয় হয় হয় মই আপোনাৰ নামটো শুনিছোঁ নেকি আগতেও আপুনি চিনেমা বনাইছে চাগে হয় হয় হয় হয় হয় ময়ো আপোনাৰ চিনেমা চাইছোঁ বাৰু আপুনি মোক ফোন কৰাৰ বাবে বহুত বহুত ধন্যবাদ আপুনি হয় ভাল লাগে ভাল লাগে আপোনাৰ এখন ওলাইছিলে যে মাজতে আপোনাৰ জোনাকী প জোনাকী বুলি এখন ওলাইছিলে হয় হয় খুব ভাল লাগিছিলে হয় হয় হয় হয় হয় আপুনি যে মোক মানে এনেকৈ ৰ'লটোৰ কাৰণে চিলেক্ট কৰিছে তাৰবাবে বহুত বহুত ধন্যবাদ হয় অঁ হয় আপুনি এতিয়া আপোনাৰ ঘৰ ক'ত আছিল যে বাইদেউ হয় এতিয়া আপোনাক লগ কেনেকৈ কৰিম বুলি ভাবিছে বাৰু হয় হয় ঠিক আছে বাৰু হয় হয় হয় হয় অঁ ঠিক আছে হয় ঠিক আছে বাৰু ঠিক আছে দিয়ক হ'ব বাৰু অঁ হয় হয় অঁ মনত ৰাখিম ঠিক আছে ধন্যবাদ হয়